এই মই ঘৰৰে কাম কৰি আছোঁ ৰ'বা ভাত পানী খালোঁ তোমালোকে খালানে নাই মাইনা স্কুলৰ পৰা আহি পোৱাই নাই বাবু আ আহি পাইছে মালিকে এই ভাত পানী খাই ওলাই গৈছে

অঁ এই মাইনা স্কুলৰ পৰা পৰা আহি ল'লে যাব পাৰিম মোৰো কিবা এটা আনব লাগা আছিল অঁ অঁ অঁ অঁ অঁ বিচনাত অঁ অঁ ময়ো এই কিবা অলপমান হেৰি গেলামাল বজাৰেই কৰিম এই দালি তেল এইবিলাক সেইবিলাক আনিম বুলি ভাবি যাম বুলি লগ এটা বিচাৰি আছিলোঁ মই অঁ অঁ অ অ মই তাৰমানে হেৰি অলপ হেৰিতো যাম এই বেলেগ কাপোৰৰ দোকানত তাৰ পৰা নানো কাপোৰ মই বিশালৰ পৰা নানো মই অঁ আৰু এই মানে বেলেগ কাপোৰৰ দোকানতো যাম হ'ব একেলগে যাম দিয়া এই হেৰি একেলগে ওলাই যাই সাঁচোতে বিশালত বজাৰ খিনি কৰি তাৰপিছত আমি সেনেকে ওলাই যাম আৰু দোকানত অঁ মই তুমি ওলাই আহিবা না আমাৰ ফালে ওলাই আহিবা অঁ তাকেতো ওলাই আহিবা ওলাই আহিলে এনেকে আমাৰ এইফালেদি গুচি যাম অঁ কোন যাব আৰু আৰু কোনবা যাব না হু অঁ অঁ

অঁ অলপ দাম কম তাতে মেগীৰ মেগীটো ল'ব পাৰি

অঁ অঁ তাকেতো এই হেৰি এই মই সেই আনিম আনি আৰু বেলেগত ন হেৰি কৰি কাপোৰ এই কাপোৰ অলপো ল'ম এই হেৰি কাপোৰ গৰম কাপোৰ গৰম কাপোৰ অলপ মাইনা আৰু বাবুৰ কাৰণে বাবুৰ কাপোৰ হেৰি অঁ অঁ অঁ অঁ অ অ তাকেতো সেই তাৰে পৰা সেনেকে বজাৰ কৰিম আৰু কাপোৰ নানো অঁ অঁ এতিয়াতো চাৰে তিনটামান হ'লেই পাঁচটামানত ওলাও নেকি অঁ নাই পাঁচটামানত যাম নেকি পাঁচটা মানত এতিয়াতো চাৰে তিনটা হ'লেই ঘৰৰ কামখিনি আছে নহয় আৰু অলপ কামখিনি কৰো অঁ

অঁ অঁ তাকেতো সেইখিনি কামখিনি কৰি লৈ যোৱাৰ আগে আগে এটা ফোন কৰি দিম দিয়া অঁ দিয়া অঁ